অঁ অঁ হেল্ল' বাইদেউ কোনে কৈছে কওকচোন অঁ হয় নেকি বাইদেউ সময় অঁ অঁ এতিয়া মই আহিব সময়ত ডক্টৰ কিন্তু অলপ সময় লাগিব অঁ অঁ কৰ্মচাৰী দিয়া আছে তাত লগোৱা কিন্তু কৰা নাই সেইখিনি আমি এতিয়া ওপৰ ডক্টৰক জনাব লাগিব কিয় সেইখিনি কৰা নাই এতিয়া কাম আমি আমি অঁ অঁ অঁ অঁ অঁ হয় বাইদেউ মই জনাম জনাম ডক্টৰ আহক মই জনাম অঁ অঁ হয় বাইদেউ এইখিনি সুবিধা এইখিনি সুবিধা দিবলৈ ডক্টৰক জনাব লাগিব এইখিনি কিয় এনেকে কৰিছে মই জনাই মেলি আপোনাক জনাম কিয় এনেকে কৰি আছে ও ও ও ও ও ও ঠিক আছে মই মই আপোনাক অতি সোনকালে জনাওঁ কিয় এনেকুৱা কৰিছে অতি সোনকালে জনাম ডক্টৰক জনাই ডক্টৰ আহিব এতিয়া মই ডক্টৰক জনাই আপোনাক অতি সোনকালে জনাওঁ মানে কিয় এনেকে এতিয়া পেচেণ্ট চোৱাহি নাই ও ও ও ও ও ও ঠিক আছে ঠিক আছে ঠিক আছে বাইদেউ মই আপোনাক অতি সোনকালে জনাবলে ডক্টৰক ওচৰত আপোনাৰ ওচৰলে পঠিয়াবলে মই চেষ্টা কৰিছোঁ ঠিক আছে বাইদেউ ও ও ও ও ও ও ও ও ও ও ও ও ও ও অঁ অঁ অঁ অঁ অঁ হয় হয় হয় আমি ভালকৈ এতিয়া ওপৰৰ পৰামৰ্শ লৈ মেলি আপোনাৰ মই আপোনাক পেচেণ্টক চাবলৈ মানে মই এতিয়া হেৰি কৰিম অঁ অঁ মই ঠিক আছে মই অতি সোনকালে জনাম আপোনাক মই ডক্টৰক জনাম অতি সোনকালে আপুনি চিন্তা নকৰিব দিয়ক অঁ হয় হয় আপুনি ঠিকেই কৈছে অঁ

ঠিক আছে ঠিক ঠিকে আপুনি ঠিকে কৈছে ন ঠিকে কৈছে মই আপোনাৰ সিমানখিনি সুবিধা দিলেহে আপোনালোকে আকৌ আহিব পেচেণ্ট আহিব ঠিক আছে বাইদেউ মই আপোনাক জনাই আপোনাক খবৰ কৰিছোঁ হ'ব দিয়ক অঁ ঠিক আছে দিয়ক অঁ হ'ব দিয়ক